শংকৰ দাদা আপুনি ফুকনহঁতৰ জিঅ' দোকানখনৰ হয়নে এই মই যে কৈছিলোঁ আপোনাক চিম এটা উলিয়াব লাগে বুলি কি কি ডকুমেণ্টচ দিব লাগিবনো মই পৰহি বাকিলোঁ

অঁ অঁ দাদা পইচা কিমান লাগিবনো অঁ অঁ

অঁ হয়

দাদা মোৰ এয়াৰটেলৰ চিম এটা আছিলে আমাৰ মানে ইয়াত এয়াৰটেলৰ নেটৱৰ্ক নাপায় মই জিঅ'লৈ ট্ৰেঞ্চফাৰ কৰিম বুলি ভাবিছিলোঁ পাৰিম ন

ডকুমেণ্টচ একেখিনিয়েই লাগিব মানে

হ'ব দিয়ক মই মই আজি যাম আপুনি দোকানতে থাকিব নহয় মই আজি যাম বাৰু হ'ব